অঁ বন্ধু শুনা মই যোৱা সপ্তাহত ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ এটা দিছিলোঁ পেণ্টৰ মই এনেই আনক শুনি থাকোঁ যে অনলাইন হেৰিবিলাক ইমান ঠিক নহয় কেতিয়াবা বেলেগ বেলেগ হেৰি আহি যায় কিন্তু মই কিন্তু এইবাৰ কিন্তু ভাবাতকৈ বহুত বেলেগ পাইছোঁ হেই মই কুৱালিটি চাইজ হা আৰু মই নিজেও এতিয়া পিন্ধি পেলাই ব্যৱহাৰ কৰি চালোঁ ইমান কমফৰ্ট নহয় মই একদম খুচ ভাই বহুত ধুনীয়া